অঁ দাদা এই মই চাইকেলৰ কথা খবৰ কৰিবলৈ ফোন কৰিছিলোঁ অঁ আপোনাৰ তাত এই মতাৰ চাইকেল পাম নি বাৰু জেন্ছৰ অঁ এনেই ৰেটবোৰ ক'বচোন অঁ অঁ অঁ অঁ অঁ অঁ বাকী কি বুলি কয় এনেই চিট কভাৰ আছে নহয় চিট কভাৰ অঁ অঁ তাকেই তাকে মই কাইলৈ মানে যাম অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু তেনে মই কাইলৈ যাম অঁ অঁ খোলা আছে ন কাইলৈ অঁ অঁ ঠিক আছে বাৰু দিয়ক